অসমত সকলোতকৈ প্ৰচলিত ভাষাটোৱেই হৈছে অসমীয়া অসমীয়া ভাষাটোৰ জৰিয়তে অসমৰ সকলো লোকে কথা বতৰা পাতে আৰু বেছিভাগ মিটিঙত অসমীয়া ভাষাতেই মিটিঙখন চলাই যোৱা হয় আৰু সেইবাবে বেলেগ জাতিৰ মানুহে অসমীয়া ভাষাটো ভাল নাপায় যে কিয় আমাৰ ভাষাত নাপাতে কথা বতৰা সিহঁতৰ ভাষাত কিয় পাতে সেইবুলি বেলেগ জাতিৰ লোকে বেয়া পায় এইবোৰ আমি কেনেকৈ দূৰ কৰিব পাৰিম এনেকৈ পাৰিম যে সকলো জন জাতি জনগোষ্ঠী একযোগ হৈ থাকিলে সেইবোৰ আমি আঁতৰাব পাৰিম